ন লাখ নব্বৈ হেজাৰ নশ নিৰান্নব্বৈ সাত লাখ নব্বৈ হেজাৰ নশ নিৰান্নব্বৈ আঠ লাখ নব্বৈ হেজাৰ নশ নিৰান্নব্বৈ ছয় লাখ নব্বৈ হেজাৰ নশ নিৰান্নব্বৈ পাঁচ লাখ নব্বৈ হেজাৰ নশ নিৰান্নব্বৈ